হেল্ল' অঁ হয় কোনে ক'লে বাৰু অঁ কওকচোন

সেইটো মানে এতিয়া ডাইৰেক্ট কৈ দিবলৈ অলপ অসুবিধা হ'ব আপোনাক ঘৰটো কিমান ডাঙৰ কি কথা কেইটা ৰুম অঁ লেংথ আৰু আপোনাৰ দীঘ প্ৰস্থটো ঘৰটোৰ অঁ বহলটো অঁ আপুনি এনেই ইলেক্ট্ৰিকেলৰ ইলেক্ট্ৰিক ৱায়াৰিং আপুনি কেনেকৈ কৰিম বুলি ভাবিছে এনেই নৰ্মেলি টেম্পৰিকৈনে নে মানে আপোনাৰ পাইপ ৱাৰিং কৰি ধুনীয়াকৈ নৰ্মেল নৰ্মেল তেতিয়া আপোনাৰ ইনষ্ট্ৰুমেণ্টখিনি আপুনি থৈছে নেকি অঁ অঁ আপোনাৰ তেতিয়া আপুনি পি ভি চি এক কইল লৈ ল'ব আৰু ব'ৰ্ডৰ কানেকচনৰ কাৰণে আপুনি ভিতৰত পি ভি চিও দিব পাৰে নহ'লে আপোনাৰ মন গ'লে ফ্লেক্সিবল ৱায়াৰো ল'ব পাৰে ফ্লেক্সিবল ৱায়াৰ ল'লে আপুনি এলুমিনিয়াম তাঁৰ ল'ব এলুমিনিয়াম তাঁৰটো মানে আপোনাৰ ভাল আৰু পাৰফমেঞ্চ ভাল আৰু আপুনি যদি মেইন ছুইটচ লগাম বুলি ভাবে মেইন ছুইচ লগাব পাৰে নহ'লে আপুনি এম চি বিটো কাম চলি যায় আপুনি এম চি বি দুটা লৈ ল'লেও হ'ল আৰু আপোনাৰ ৱাৰ পাইপ ৱাৰিং কৰিবলৈ হ'লে আপুনি পাইপখিনি ল'ব লাগিব আৰু প্লাছ আপোনাৰ তাত এডজাষ্ট কৰিবলৈ মানে আপোনাৰ হেৰি লাগিব সেইটো ল'ব লাগিব আঠা লাগিব সেইটো ল'ব লাগিব আৰু আপোনাৰ মেইন কাৰেণ্টৰ য'ৰ পৰা আপুনি মানে কানেকচনটো আনিব তাৰ কাৰণে আপোনাৰ ছিক্সটিন এম এম মানে তাৰ ওপৰৰ পি ভি চি লাগিব পি ভি চি লাগিব সেইটো আপোনাৰ ঘৰৰ পৰা মানে মেইন ৱায়াৰৰ ডিচটেঞ্চটো কিমান হয় সেইটো আপুনি জানিব আৰু দোকান চিনাকি আছে বাৰু আমাৰ এই তিনিআলিতে মোৰ দাদা এজন আছে আপোনাক যদি আপুনি লৈ যাব কয় তেতিয়া মই কম দামত লৈ যাব পাৰিম নহ'লে আপুনি নিজেও কিনিব পাৰে যদি আপোনাৰ চিনাকি আছে অঁ ঠিকে হ'ব বাৰু কামটো হৈ যাব আমি পৰাপক্ষত যিমান পাৰো ভালকৈ কৰি দিবলৈ চেষ্টা কৰিম দামটো আপোনাৰ গোটেই ঘৰটো যদি পাইপ ৱাৰিং কৰিম বুলি ভাবিছে আপোনাৰ পোন্ধৰ হাজাৰ মানটো পৰিব অঁ ইনষ্ট্ৰুমেণ্টখিনি আপুনি কিনিব লাগিব আৰু আপোনাৰ ঘৰটো ডাঙৰ যেতিয়া আপোনাৰ ৱাৰিংটো একেদিনাই নহয় সময় লাগিব আৰু ময়ো লেবাৰ লৈ যাব লাগিব অকলেতো কৰিব পৰা নাযাব সেইকাৰণে খৰচো যথেষ্ট আছে কিবা এটা মিলাই দিম বাৰু আপোনাক গাঁৱৰে মানুহ যেতিয়া ইমান হেৰি নকৰোঁ বাৰু ঠিক আছে ঠিক আছে মই লৈ যাম তেতিয়া বস্তুখিনি আপুনি পেমেণ্টটো মোক কৰি দিলেই হ'ল মই আপোনাক ৰিচিপটো পঠাই দিম ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ কেতিয়া যাম ঠিক আছে ঠিক আছে হ'ব দিয়ক ঠিক আছে ৰাখিছোঁ